আমাৰ সম্প্ৰদায়ত বিখ্যাত সাম্প্ৰদায়িক অনুষ্ঠান বুলি ক'লে সাধাৰণতে সাপ্ৰদায়িক অনুষ্ঠান নহয় য'ত সকলো মানুহে ফূৰ্ত্তি কৰিবলৈ আহে বুলি ক'লে আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান বুলি ক'ব লাগিব বিহু ব'হাগ বিহু ব'হাগ বিহুতে মানুহে ফূৰ্ত্তিৰ অন্তিম পৰ্য্যায় পায়গৈ বুলি ক'ব লাগিব আৰু এই উৎসৱৰ বাবে মানুহে হেঁপাহেৰে ৰৈ থাকে ব'হাগত কপৌ ফুল ফুলিব নাচনীয়ে নাচিব ঢুলীয়াই ঢোল বজাব নাচনীয়ে হাতত জেতুকা ল'ব গৃহিণীয়ে পিঠা পনা বনাব গামোচা জনাই গামোচা দি সেৱা কৰি ডাঙৰক সেৱা জনাব সৰুক নতুন কাপোৰ দিব ইত্যাদি বিভিন্ন আশা মনতে পুহি ৰাখি মানুহে ব'হাগ বিহুলৈ পৰম আগ্ৰহেৰে বাট চাই থাকে আৰু এই বিহুৰ আন এটা বিশেষত্ব হ'ল প্ৰেমিকে প্ৰেমিকালৈ কপৌ ফুল লৈ আহিব প্ৰেমিকাৰ আশা আৰু প্ৰেমিকৰ আশা প্ৰেমিকাই তেওঁক এখন ফুলাম নিজ হাতে বোৱা বিহুৱান প্ৰদান কৰিব গতিকে অসমীয়া সমাজত য'ত মানুহে একেলগে ফূৰ্ত্তি কৰিব লগ হৈ ফূৰ্ত্তি কৰিবলৈ আহে বুলি আমি যদি কওঁ তেতিয়াহ'লে ব'হাগ বিহুৰ কথাই ক'ব পাৰি প্ৰথম দিনা গৰু বিহু হোৱাৰ পৰা আৰম্ভ কৰি তাৰপিছত মানুহ বিহু তেনেদৰে সাতটা বিহু মানুহে আজিকালি প্ৰায় সাত আটাইকেইটা সাতটা সাত দিনেই পালন নকৰে যদিও যিকেইটা দিন পাৰে হাঁহি ফূৰ্ত্তিৰে কটাবলৈ চেষ্টা কৰে তাৰ লগতে আহে বিহু ফাংশ্যনচবিলাক বিহু ফানশ্যনচবিলাকত বিভিন্ন গায়ক গায়িকা বা অভিনেতা অভিনেত্ৰীক মাতি বা বিহুৱতীক মাতি তেওঁলোকৰ জৰিয়তে মানুহে গীত শুনে আনন্দ উপভোগ কৰে নাচনীৰ বিহু নৃত্য উপভোগ কৰে গতিকে অসমীয়া সমাজৰ বিখ্যাত সাম্প্ৰদায়িক অনুষ্ঠান বুলি ক'লে বহাগ বিহুৰ কথাই ক'ব পাৰি